গীত মই ভাল পাওঁ আৰু এই গীত সৰুৰে পৰা গাওঁ আৰু এই গীত গাওঁতে ঘৰৰ পৰিয়াল বন্ধু বান্ধৱ আত্মীয় স্বজন লগতে দৰ্শকে উৎসাহ যোগায় গীত গাই থাকোঁতেই কেতিয়াবা ভুলো হয় এই ভুলবোৰ সুধৰোৱাৰ ক্ষেত্ৰত দৰ্শকৰ হাত চাপৰিয়ে সহায় কৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গীত গোৱা হয় আৰু এই গীতবোৰ গাই থাকোঁতে বহু ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় সেই সমস্যাবিলাক আঁতৰাবৰ কাৰণে বন্ধু বান্ধৱ তথা দৰ্শকে উৎসাহ যোগায় আৰু সেই উৎসাহে আগবাঢ়ি যোৱাত সহায় কৰে গীতৰ ক্ষেত্ৰত ভাল গীত গালে সেই গীতবোৰে দৰ্শকৰ বাবে মনোৰঞ্জনৰ মনোৰঞ্জন হয় আৰু তেওঁলোকে উৎসাহ যোগায় আৰু সেই উৎসাহে গান গাই থাকিবৰ কাৰণে প্ৰেৰণা জগাই গীতবোৰ যেতিয়া ভাল হয় আৰু সেই গীতবোৰে মানুহক মনোৰঞ্জন দিয়ে তেতিয়া মানুহবোৰে অধিক উৎসাহ যোগায় ভাল গীতেই মানুহক অধিক উৎসাহেৰে মানে গায়কৰ প্ৰতি আকৃষ্ট কৰে আৰু সেইধৰণে বিভিন্ন ক্ষেত্ৰত উৎসাহ যোগায় এই উৎসাহে গান গাই থাকিবৰ কাৰণে অধিক প্ৰেৰণা যোগায় গান মোৰ প্ৰিয় সৰুৰে পৰা গান গাওঁ ক্লাছিকেল তাৰপিছত বিহুসুৰীয়া আধুনিক লোকগীত বিভিন্ন ধৰণৰ গীত গোৱা হয় তাৰে ভিতৰত আধুনিক গীতক আধুনিক গীতে দৰ্শকক যথেষ্ট আকৃষ্ট কৰে আৰু দৰ্শকে এই গীতবোৰ শুনি গাই থাকিবৰ কাৰণে উৎসাহ যোগায় আৰু সেই উৎসাহে আমাক গান গাই যোৱাত সহায় কৰে এইধৰণে আমি দৰ্শক বন্ধু বান্ধৱ পৰিয়াল আত্মীয়স্বজন সকলোৰে পৰা উৎসাহ পাওঁ আৰু গান গাই থাকিবৰ কাৰণে প্ৰেৰণা পাওঁ এই গীতে মনত বহুত সন্তুষ্টি আনে আৰু দৰ্শকে দিয়া উৎসাহে গান গায় থাকিবৰ কাৰণে প্ৰেৰণা যোগায় হ'ব নেকি গান মোৰ প্ৰিয় এই গান গাওঁতেই কেতিয়াবা ভুল ত্ৰুটি হয় আৰু দৰ্শকৰ উৎসাহ পালে অধিক উৎসাহৰে গান গাবৰ কাৰণে উৎসাহ পোৱা যায় আৰু এই এই উৎসাহে গান গাই থকাত সহায় হয়